মই অনুভৱ কৰোঁ যে দৰিদ্ৰতাই ভাল স্বাস্থ্যসেৱা লাভ কৰাত বাধাৰ সৃষ্টি কৰে কিয়নো দৰিদ্ৰ লোকে আৰ্থিক সমস্যাত জুৰুলা হৈ তেওঁলোকে প্ৰাৰম্ভিক অৱস্থাত কিবা অ শাৰীৰিক অসুবিধা পালেও চিকিৎসালয়লৈ যাবলৈ নোখোজে ইয়াৰ মূল কাৰণ হ'ল দৰিদ্ৰ লোকসকলৰ

প্ৰধানত জীৱিকা হৈছে কৃষি আৰু বেলেগৰ ঘৰত যিটো হাজিৰা চিষ্টেম বুলি কয় সেই হাজিৰা কৰা এদিন হাজিৰা কৰিবলৈ নগ'লে তেওঁলোকে পইচা নাপায় আৰু যিখিনি পইচা পায় সেইখিনিয়ে তেওঁলোকে দিনটো হাজিৰা কৰাৰ পিছত খোৱা খাদ্য দাইল চেনি চাহপাত চাউল কিনোতেই তেওঁলোকৰ পইচাখিনি খৰচ হৈ যায় আৰু নিজৰ দেহৰ বাবে কিনিবলগীয়া বা চিকিৎসা সেৱা ল'বলগীয়া যিখিনি খৰচ হয় তাৰ বাবে তেওঁলোকৰ হাতত সামান্য কোনো টকা ৰাহি নহয় নাথাকে সেয়েহে তেওঁলোকে অকণমান শাৰীৰিক অসুবিধা পালেও তেওঁলোকে চিকিৎসালয়লৈ যাব নোখোজে যেতিয়ালৈকে তেওঁলোকৰ শাৰীৰিক অসুবিধাসমূহ বহুত বেছি হৈ যায় তেতিয়াহে তেওঁলোকে চিকিৎসাৰ নামত ওচৰতে পোৱা স্বাস্থ্যসেৱাসমূহলৈ যায় দৰিদ্ৰ লোকসকল সাধাৰণতে গাঁৱত বাস কৰে আৰু সেয়েহে তেওঁলোকৰ ওচৰত ভাল স্বাস্থ্যসেৱাসমূহো উপলব্ধ নহয় গাঁওবিলাকত সাধাৰণতে যি স্বাস্থ্যসেৱা থাকে তাত নূন্য়তম প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থাসমূহহে উপলব্ধ থাকে এক্সৰে এক্সৰে আল্ট্ৰাচাউণ্ড এম আৰ আই এইবিলাক এইবিলাক ডাঙৰ ডাঙৰ মেচিনৰ দ্বাৰা কৰা হয় সেইবিলাক তাত উপলব্ধ নহয় আৰু লেবৰেটৰিও নাথাকে সেয়েহে তে গাঁৱৰ মানুহে তেওঁলোকৰ চিকিৎসা উন্নত চিকিৎসাৰ বাবে বহু দূৰলৈ আহিব লগা হোৱাতো তেওঁলোকৰ বাবে সময় আৰু আৰ্থিকভাৱে জুৰুলা হোৱাৰ বাবে তেওঁলোকে সময়ৰ নাটনি টকাৰ অভাৱৰ বাবে তেওঁলোক আহিবও নোখোজে আৰু একদম লাষ্ট অৱস্থাত যেতিয়া তেওঁলোকৰ বেছি হৈ যায় অসুখ তেতিয়াহে তেওঁলোকে আহিব খোজে ভাৰত চৰকাৰৰ দ্বাৰা উপলব্ধ অটল অমৃত কাৰ্ডৰ জৰিয়তে আজিকালি কিছু সংখ্যক দৰিদ্ৰ লোকে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হৈ তেওঁলোকৰ অলপ শাৰীৰিক অসুবিধা পালে ডাঙৰ ডাঙৰ চিকিৎসালয়সমূহলৈ আহে অহাটো দেখা যায় দৰিদ্ৰ লোক আৰু গ্ৰাম্য অঞ্চলৰ লোকৰ বাবে স্বাস্থ্যসেৱা সহজতে উপলব্ধ কৰাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাটো উচিত যিদৰে আদৰ্শ চিকিৎসালয়সমূহ গঢ়ি উঠিছে তাত পৰ্য্য়াপ্ত পৰিমাণে চিকিৎসাৰ সুবিধাসমূহ দিয়াতো দৰকাৰী সংযোগ কৰিব লাগিব তাৰ উপৰি চি সেই গাঁৱৰ অঞ্চলত থকা চিকিৎসালয়সমূহত ভাল ভাল ডক্তৰ অভিজ্ঞ ডক্তৰৰ দ্বাৰা চিকিৎসা প্ৰদান কৰিব পাৰিব লাগিব ইয়াৰ উপৰিও এম্বুলেঞ্চ যথেষ্ট সংখ্যক এম্বুলেঞ্চৰ যোগান ধৰাটো প্ৰয়োজনীয় বুলি ভাবোঁ এইখিনি